ৰীমা বাইদেউ হয়নে মই ধেমাজিৰ পানীটোলাৰপৰা কৈছোঁ মই মুগা সূতা আৰু এৰি সূতাৰ ওপৰত ৰিচাৰ্ছ কৰি আছো আপোনালোকে এইবিলাক মুগা সূতাবিলাক মুগা সূতা এৰি সূতাবিলাক নিজে ঘৰতে কাট পোহে পোহিয়া পোহেনে আৰু নিজে কাটেনে এইবিলাক নে বেলেগৰপৰা আনে

অঁ মোক মই মানে এৰি এৰি সূতা আৰু মুগা সূতাৰ ওপৰত ৰিচাৰ্ছ কৰি আছো সেইকাৰণে আপোনাৰ লগত কথাটো পাতিছোঁ পাছত আপোনাক লগ পাম বহলাই আলোচনা কৰিম হ'ব ঠিক আছে